অঁ অতুল দা আপুনি ক'ত আছে বাৰু অঁ মই ৰৈ আছিলোঁ যোৰহাট যাম বুলি যে কৈছিলোঁ আপোনাক অঁ দেৰি হ'ব নেকি বাৰু অঁ নহয় মই দহ মিনিটমান ৰ'ব পাৰিম গম পাই নাই আপুনি সোনকালে আহিলে ভাল আছিলে আকৌ মোৰ সেয়া গোটেই দিনটো ল'ব নহয় মিটিংহে আছে যোৰহাটত অঁ তেতিয়া আহকচোন আপুনি পাৰিলে মই ৰৈ আছো অঁ ভাড়া আছে নেকি আপোনাৰ অঁ আহক তেতিয়াহ'লে মই দহ মিনিটৰ কাৰণে ৰৈ আছো বাৰু আৰু কেইজনমানো আছে বাৰু মই অক'লেই নহয় বহুত কেইজন আছে চাৰিজনমান আছে অঁ ঠিক আছে আপুনি আহি থাকক তেতিয়াহ'লে আহক মই ৰৈ আছো পাৰিলে আপুনি সোনকালে আহক আৰু শুনিছে অঁ অঁ ঠিক আছে ভাড়াটো হ'ব বাৰু ভাড়াটো মিলাই মেলি দিম আৰু অঁ অঁ অঁ আহক আহক আপুনি অঁ সোনকালে আহিলে ভাল পাম আৰু আমিও ইয়াত বহুত দেৰিৰপৰা ৰৈ আছো নহয় অঁ হয় নেকি অঁ আপোনাৰ কিবা কাম আছে নেকি আকৌ অঁ নাই ন অঁ আহক আহক আপুনি তেতিয়াহ'লে এই আপোনাৰ লগতহে যাবলৈ ভাল হ'ব আকৌ এই বেলেগক নকওঁ আৰু দিয়ক আপোনাৰ ওচৰৰ মানুহ আপোনাকে কওঁ আপুনিয়ে ভাড়াটো পাওকচোন অঁ আপোনাৰ লগত যাবলৈও ভাল হয় দিয়কচোন অঁ দেৰি হ'লেও একো কথা নহয় অ' তাত ইনেও দেৰি হ'বই যেনিবা তেওঁ আৰু দহ মিনিটৰ আগত পালেগৈ আৰু ভাল আৰু অঁ নহয় তেখেতলোকক মই ভাড়াটোৰ কথা ক'ম বাৰু অকণমান অঁ অঁ মিলাই মেলি দিম আৰু দিয়ক অঁ হয় আকৌ অঁ ঠিক আছে আৰু আপোনাৰ পাঁচ মিনিটমানত পাই যাবহি দেই অঁ অঁ আমিও অকণমান ইফালে সিফালে চাই ৰওঁ আৰু ঠিক আছে হ'ব দিয়ক অঁ ধন্যবাদ অঁ